হয় আমি মাছ ধৰিবলৈ আমি সৰুৰ পৰাই অনুপ্ৰেৰণা আমাৰ ব ডাঙৰসকলৰ পৰা পাওঁ বিশেষকৈ মোৰ দেউতা ককাইদেউ আৰু মোৰ দদাইদেউ তেখেতলোকৰ পৰাই হ মই সকলো সেইবিলাক শিকিছোঁ আমি বিশেষকৈ আমি ব সৰুকালৰ পৰা আমি বৰশী বাওঁ চেপা পাতোঁ বাঁহৰ বাঁহৰ জুই বাওঁ বাঁহৰ শুকান বাঁহ বা নহ'লে টায়াৰ জ্বলাই টায়াৰ জ্বলাই ৰাতি জোৰ চাওঁগৈ আৰু পলহো আছে আৰু জুলুকীও আছে সেইবিলাকেই প্ৰায় সেইবিলাকতে আমি মাছ ধৰোঁ বিশেষকৈ আমি সৰু পৰাই দেখি আহিছোঁ আমি আমাৰ কিনাৰত দুফালে দুখন নদী আছে এই জান এই জানতে আমি মাছ ধৰিবলৈ যাওঁ এইবিলাক সৰুৰ পৰাই আমি ডাঙৰসকলৰ পৰাই দেখি আছোঁ বিশেষকৈ আমি বৰশী বাবলৈ যাওঁ সৰুকালতে সৰুকালৰ পৰাই তেতিয়া আমি দেউতাহঁতক দেখোঁ তাত আমি কেঁচু লৈ যাওঁ বৰশীত টোপাবলৈ নতুবা এই আমৰলি বাঁহৰ হেৰি কৰি আমৰলি টোপৰ হেৰি দিয়ো আমি বনাই লওঁ এনেকৈ আমি এই সৰুৰ পৰাই তেওঁলোকৰ পৰাই দেখি দেখি আমিও পাছত সেইবিলাকৰ পৰাই মাছ ধৰিব পৰা এইটো শিকিলোঁগৈ আৰু আৰু আমাৰ ইয়াত বিশেষকৈ আমি বাৰিষা দিনত খুব চেপা পাতোঁ চেপাত মানে তিনি চাৰিটাকে চেপা পাতোঁ চেপাত আমাৰ ভাল লাগে পাতি পথাৰৰ আলিত হেৰি কৰি মানে পথাৰৰ আলি হেৰি কৰি পাতোঁ বা নদীৰ যুঁৱলিত ধুনীয়াকৈ হেৰি আলি বনাই তাত চেপা পাতোঁ আৰু আৰু এই চেপা চেপা পাতোঁ আৰু জুলুকী বাওঁ আৰু বিশেষকৈ আমাৰ উজানৰ চিজনত আমি তাত জুলুকী জাল পাতোঁৱেই এইবিলাক সেইটো সময়ত আমাৰ উজানৰ সময় বৰ ভাল লাগে আৰু বাৰিষা চিজনত প্ৰায় দুই তিনিবাৰ উজান পৰে আৰু আমি লাঙিও পাতোঁ লাঙিত আমাৰ ভাল লাগে লাঙি পাতি বহুত মাছ পোৱা হয় মানে প্ৰায় আধা কে জি দেৰ কেজিলৈকে আমি পাওঁ আৰু মানে খালৈটো ভৰি আহে আৰু এই তেনেকৈয়ে আমি ডাঙৰসকলৰ পৰাই অনুপ্ৰেৰণা পাওঁ বিশেষকৈ আমি গাঁৱলীয়া হেৰিত সেইবিলাকে কৰি আমাৰ ইয়াত আমি চলি আছোঁ আৰু